আমাৰ সংস্কৃতিত আচলতে আমাৰ সংস্কৃতিত বুলি নহয় যিকোনো ধৰণৰ সংস্কৃতিতে বিয়া এটা অত্যন্ত সামাজিক মান্যতা সম্পন্ন অনুষ্ঠান এই বিবাহ অনুষ্ঠানটো আমাৰ সাংস্কৃতিক জীৱনত অত্যন্ত ডাঙৰকৈ পালন কৰা হয় আৰু এই বিয়াৰ মান্যতাও যথেষ্ট বেছি গতিকে আমি ক'ব পাৰোঁ যে আমাৰ সংস্কৃতিত বিয়া এই অনুষ্ঠানটো অত্যন্ত নীতি নিয়মৰ ফালৰ পৰা হওক ধৰ্মীয় মান্যতাৰ ফালৰ পৰা হওক সামাজিক স্বীকৃতিৰ ফালৰ পৰা হওক এই সকলো দিশৰ পৰা বিয়া অত্যন্ত এটা ডাঙৰ অনুষ্ঠান আমাৰ সংস্কৃতিত আচলতে বিয়া অনুষ্ঠানৰ যিসমূহ নীতি নিয়ম পালন কৰা হয় এই নীতি নিয়মসমূহ প্ৰচুৰ পৰিমাণে পালন কৰা হয় বুলিব পাৰি বিয়া এখন ঠিক হোৱাৰ আগৰ পৰা কইনা চোৱা কইনাই কইনা ঘৰৰ মানুহে আকৌ দৰা ঘৰ চোৱা দৰাঘৰৰ পৰা আহি তামোল পাণ পেলোৱা ইত্যাদি বিভিন্ন সামাজিক নীতি নিয়ম পালন কৰা হয় বিয়াৰ যি মূল অনুষ্ঠান এই অনুষ্ঠান প্ৰাচীন কালত শুনামতে পাঁচদিনীয়া আছিল কিন্তু বৰ্তমান সময়ত এদিনীয়াকৈ পালন কৰা হয় যদিও কিছুবছৰ আগলৈকে আচলতে বিয়া অনুষ্ঠানৰ নীতি নিয়মসমূহ তিনিদিনীয়া আছিল ইয়াৰে প্ৰথম দিনটো হৈছে জোৰোণ এই জোৰোণৰ দিনাখন দৰাপক্ষৰ যিসকল মানুহ থাকে মাতৃগৰাকী প্ৰমুখ্যে কৰি যিসকল থাকে সকলোৱে কইনা ঘৰত গৈ এটা জোৰোণৰ ভাৰ দিয়েগৈ সেই ভাৰটোতে কন্যাৰ পিন্ধা সামগ্ৰীৰ পৰা আৰম্ভ কৰি তেওঁৰ আ অলংকাৰ প্ৰসাধন সামগ্ৰী এই সকলো সামগ্ৰী আচলতে নি দৰা ঘৰৰ মানুহে কইনা ঘৰত প্ৰদান কৰে আৰু কইনাই আচলতে বিয়াৰ কেইদিন এই সামগ্ৰীখিনি দৰা ঘৰৰ পৰা যি সামগ্ৰী দিলে সেই সামগ্ৰীখিনি পিন্ধি

অংশগ্ৰহণ কৰে ইয়াৰ পিছতে আহিলে দ্বিতীয় দিনাখন গাঠিয়ন খুন্দা এই গাঠিয়ন খুন্দাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিয়াৰ অংশ এই গাঠিয়ন খুব গাঠিয়ন খুন্দা দিনাখনে আকৌ দৈয়ন দিয়া হয় দৈয়ন দিয়া হয় গাঠিয়ন মানে মাজৰ দিনাখনৰ মানে জোৰোণৰ পিছৰ দিনাখনৰ দিনাখনৰ শেষ ৰাতি এই দৈয়ন দিয়া হয় তাৰ পিছৰ দিনাখন হৈছে এইখিনিতে ক'ব লাগিব যে গাঠিয়ন খুন্দা যি নিয়ম সেই নিয়মো বিচিত্ৰ আচলতে গাঁৱৰ মহিলাসকলে দৰা ঘৰত বা ইফালে কইনা ঘৰত গোট খাই এই গাঠিয়ন খুন্দা নিয়মবোৰ পালন কৰে ইয়াৰ পিছতে আহিলে মূল বিয়াৰ অনুষ্ঠান এই বিয়াৰ অনুষ্ঠানত বিভিন্ন বৈদিক যি নীতি নিয়ম থাকে একেবাৰে ন পুৰুষৰ শ্ৰাদ্ধৰ পৰা আৰম্ভ কৰি দৰা যাত্ৰা দৰাই গৈ কইনা ঘৰত পোৱাৰ পিছত এশ এতোলা হোম যজ্ঞ কৰা হয় বুলি কয় সেই হোম যজ্ঞ কৰাৰ পিছত কইনাক দৰাই গ্ৰহণ কৰে আৰু সেই কইনা দৰা ঘৰলে স্থানান্তৰিত হয় দৰা ঘৰলে আহে আৰু দৰা ঘৰত যিসমূহ নীতি নিয়ম থাকে এই নীতি নিয়মসমূহ পালন কৰাৰ পিছত কইনাই সেই যোনদিনাখন দৰা ঘৰলে আহিলে সেই দৰা ঘৰলে অহা দিনটোক আচলতে দৰা ঘৰ গচকা বুলি কয় বা দৰা ভিঠা গচকা এনেকে বুলি কয় কোৱাৰ পিছত কইনাক আক পুনৰ মাকৰ ঘৰলৈ ওভতাই অনা হয় তাৰ পিছতে যোনদিনাখন খোবাখুবুনি বুলি অনুষ্ঠান থাকে সেই খোবাখুবুনি অনুষ্ঠানত একেবাৰে কইনা দৰা ঘৰলৈ গুছি যায় গুছি যোৱাৰ পিছত আকৌ আঠমঙলা বুলি এটা নিয়ম আছে আঠমঙলা হয় আৰু আঠমঙলাৰ পিছতে এই বিয়াৰ নীতি নিয়মসমূহৰ আচলতে সামৰণি পৰে